হেল্ল' অঁ আইজনী তোমাৰ পৰা যে মই কাপোৰ কেইযোৰমান আনিছিলোঁ এতিয়া কাপোৰযোৰ মোৰ ব্লাউজ দুটামান আনিছিলোঁ সেই ব্লাউজকেইটা মানে গাত নধৰে এতিয়া সলাব লাগে পাৰিম নেকি সলাব অঁ আৰু এতিয়া ঠাণ্ডা দিন আহিছে মোৰ ল'ৰাটোৰ কাৰণেও কাপোৰ লাগে কাপোৰ আছে নেকি গৰম কাপোৰ অঁ অঁ অঁ মোক মই বাৰু আনিমগৈ আৰু এয়া মোক মেখেলা চাদৰ কেইযোৰমানো লাগিছিলে দামটো কেনেকৈনো এনেই কোটবিলাক কেনেকৈ আৰু মেখেলা চাদৰ কেনেকৈ মেখেলা চাদৰ মানে পূজাৰ কাৰণে ধৰি লোৱা অকণমান বোৱা চাদৰ মেখেলা ভাল লাগে আৰু ডিজাইনবিলাক ভাল লাগে আৰু অঁ অঁ এনেই মিচিং চিট অঁ ষোল্ল ঘৰ পৰা ইমাননে অকণমান কমাবাচোন বাৰু অলপ দাম কমাবা ইমান দাম লাগেনে বাৰু হ'লেও অলপ কমাবা আৰু বাৰু মোৰোতো কথা এটা আছে গতিকে অলপ কমাবা কোটবিলাক কেনেকৈ লং পেণ্ট চাৰ্ট আৰু এ কোটবিলাক কেনেকৈ গৰম কোটবিলাক অঁ অঁ দিলে বাৰু কটনকে লাগিব অঁ

লাগিব লাগিব লাগিব চলবিলাক কেনেকৈ এনেই বগা চুৱেটাৰ এটা পাম নেকি মানুহজনৰ কাৰণে একে ধুনীয়া বয়সস্থ একে ধুনীয়া বগা চুৱেটাৰ এটা লাগে

অঁ অঁ অঁ অঁ অঁ অঁ বাৰু হ'ব অঁ মই বাৰু এইয়া কাপোৰ কেইযোৰ যেতিয়া সলাব লৈ যাম তেতিয়া বাৰু মই চাই চিন্তি লৈ আহিম আৰু দিয়া হ'ব দিয়া বাৰু হা অঁ ঠিক আছে বাৰু অঁ হ'ব দিয়া বাৰু ঠিক আছে হ'ব দিয়া বাৰু যাম দিয়া দেই অঁ বেয়া নাপাবা হ'ব দিয়া অ'কে